আপুনি মৌচুমী বাইদেউ হয় নেকি অঁ মই চিমিয়ে কৈছিলোঁ মই মানে আপোনাৰ এই লগৰ এজনীৰ পৰা আপোনাৰ নাম্বাৰটো পাইছিলোঁ মই আজি মানে অঁ মই আজি মানে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লে আহিছোঁ তো তেনেকে আপোনাৰ মোৰ মানে ৰেলৱে ষ্টেচনৰ তাতে কাম আছে তেনেকে মই আপোনাৰ ভাড়া ঘৰ পাম নেকি অঁ অঁ অঁ মানে মোৰ ছিংগল ৰুমেই অঁ অঁ মোক মানে বৰ বিশেষ দামৰো নালাগে এটেচটোৰ মানে লেট্ৰিন বাথৰুম এটেচটো লাগিব তো আৰু ছিংগল মই অকলে থাকিম যিহেতু এনেই আপোনালোকৰ অঁ মোক লাগিব আপোনাৰ এমাহমানৰ কাৰণে এমাহ পঞ্চল্লিছ দিনৰ কাৰণে অঁ অঁ অঁ হয় অঁ হয় ঠিক আছে ভালেই আছে এনেই ৰুমবিলাক ন অঁ অঁ এনেই কিমান প্ৰাইচবিলাক আপোনাৰ তাত মানে কিমান কিমানৰ পৰা ষ্টাৰ্ট টু থাউজেণ্ডৰ পৰা ন টু থাউজেণ্ডটো হ'লে মানে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই ঠিক আছে তেতিয়া অঁ অঁ ঠিক আছে মই আপোনাক যিমান পামগে মই আপোনাক ফোন কৰিম বাৰু হা ঠিক আছে অঁ